অসমৰ বিভিন্ন ৰাজনৈতিক দলসমূহ হৈছে ভাৰতীয় জনতা পাৰ্টী ভাৰতীয় জাতীয় কংগ্ৰেছ অসম গণপৰিষদ ইত্যাদি আৰু বিখ্যাত ৰাজনীতিবিদ সকলৰ বিষয়ে ক'বলৈ গ'লে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্বশৰ্মা আৰু তৰুণ গগৈ আগত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকে মুখ্য কৰি মন্ত্ৰীসকল আৰু বিধানসভাৰ সদস্যসকল এই সকলোবোৰক বিখ্যাত ৰাজনীতিবিদ বুলি ক'ব পাৰি